মই মৰাণৰ নিচিনা এখন মফচলীয়া চহৰৰ বাসিন্দা গতিকে মৰাণ অঞ্চলত বহু কিতাপৰ দোকান নাই গতিকে মই কৈশোৰ কালত মোৰ পঢ়াৰ প্ৰতি যেতিয়া প্ৰৱল ধাউতি আছিল তেতিয়া মই সিমিত সংখ্যক মৰাণৰ দুখনমান কিতাপৰ দোকানৰ পৰা মই মাহেকীয়া আলোচনীবিলাক ক্ৰয় কৰিছিলোঁ ইয়াত বিশেষভাৱে মই নাম উল্লেখ কৰিম নিউ বুক ষ্টল আৰু এখন কিতাপৰ দোকান আছিল সেইখন চক্ৰবৰ্তী বুক ষ্টল তেওঁ কিতাপখনৰ দোকানখনৰ নাম নাছিল যদিও এই কিতাপখনক কিতাপৰ আমি তেখেতৰ মালিকৰ নামেৰে আমি চক্ৰবৰ্তী দাৰ দোকান বুলি কৈছিলোঁ তাতে আমি গানৰ মেগাজিন নৰ্থইষ্ট চানখন লৈছিলোঁ স্পৰ্ষ্টছ ষ্টাৰ লৈছিলোঁ স্পৰ্ষ্টছ ৱৰ্ল্ড লৈছিলোঁ অট'কাৰ অট'কাৰ ইণ্ডিয়া পৰৱৰ্তী সময়ত অৰুনোদয় বুক ষ্টলৰ পৰা ইণ্ডিয়া টুডে আউটলুক আদি মেগাজিন আমি ক্ৰয় কৰিছিলোঁ গতিকে মৰাণত সীমিত সংখ্যক কিতাপ তাৰপিছত পাঠ্যপুথিবিলাক আমি পাঠ্যপুথি কিতাপবিলাক আমি চি বুক ষ্টল নাৰায়ণ বুক ষ্টল ইত্যাদি পৰা আমি ক্ৰয় কৰিছিলোঁ ইয়াৰ ওপৰিও মই মাজে মাজে মৰাণৰ পৰা প্ৰায় চল্লিচ কিলোমিটাৰ দূৰত অৱস্থিত ডিব্ৰুগড় চুৰভি কুটীৰ চুৰভি কুটীৰৰ পৰা মই কিতাপ ক্ৰয় কৰিছিলোঁ মোৰ মনত পৰে গতিকে যিহেতু মৰাণ এখন মফচলীয়া চহৰ বহু কিতাপৰ দোকান নাই গতিকে আমি মৰাণত সহজে কিতাপ লাভ কৰা নাছিলোঁ ইয়াৰ ওপৰিও মই আৰ ডি যিখন ৱৰ্লডৰ প্ৰায় পৃথিৱী তেত্ৰিছটা ভাষালৈ অনুবাদিত হয় সেই কিতাপখন মই তিনিবছৰীয়া ছাবস্ক্ৰাইবাৰ আছিলোঁ আগতে মই ডাকযোগে সেই কিতাপখন তিনি বছৰৰ কাৰণে মই লাভ কৰিছিলোঁ আৰু সেই ধৰণে মই সেইখন কিতাপ পঢ়িছিলোঁ আৰু সম্প্ৰতি মই দুই চাৰিখন কিতাপ অনলাইনৰ যোগেদিও মই পাৰ্চেছ কৰিছোঁ ক্ৰয় কৰিছোঁ গতিকে মই কিতাপ মই দৰাচলতে এই ধৰণে ক্ৰয় কৰিছোঁ